পুৰণি ফটোসমূহৰ মোৰ ওচৰত এটা ডাঙৰ এলবাম আছে পুৰণি ফটোসমূহ বেছি প্ৰিয় নতুন ফটোসমূহতকৈ লগতে আৱেগিক মই যেতিয়া প্ৰথম স্কুল গৈছিলোঁ তেতিয়া মোৰ বৰতাৰ এটা কেমেৰা আছিল সৰু কেমেৰা আছিল সেই কেমেৰাটোত প্ৰথম দিনাৰ সেই ফটোকপি মোৰ ওচৰত এতিয়াও আছে তাৰপিছত হাইস্কুল গলোঁ তাত মই এদিন খেলিব গৈছিলোঁ তাত লগত মোৰ বৰতা গৈছিল তাত একপি ফটো মাৰি দিছিল পুৰণি ফটোসমূহ বেছি আৱেগিক কাৰণ বৰ্তমান যিটো ফটো তুলিব পাৰি সেই ফটোত ইদিটিং থাকে তাত সম্পূৰ্ণ ফটোকপি বদলাই দিব পাৰি কিন্তু পুৰণি ফটোসমূহত সেই ব্য়ৱস্থা নাছিল গতিকে পুৰণি ফটোসমূহ যেনেকুৱা আছিল তেনেকুৱাই কিন্তু নতুন ফটোসমূহ আজিকালি তাত সম্পূৰ্ণ বেলেগ কৰি দিব পাৰি সেয়েহে মই ভাবোঁ যে পুৰণি ফটোসমূহতকৈ নতুন ফটোসমূহ বেছি আৱেগিক নহয় পুৰণি ফটোসমূহ আৱেগিক হোৱাৰ কাৰণসমূহ হৈছে যে পুৰণি ফটোসমূহত একো বেলেগ ৰূপ আনিব নোৱাৰি গতিকে পুৰণি ফটোসমূহ বেছি আৱেগিক হয়